নমস্কাৰ আমি হাঁহ কুকুৰা পালন কৰোঁ আমাৰ গাঁৱলীয়া পৰিৱেশ হয় কুকুৰা পালনৰ ক্ষেত্ৰত বন ৰজা ব্ৰয়লাৰ লোকেল সোণালী সেইকেইবিধ আমি পালন কৰোঁ ওচৰতে বজাৰ আছে বজাৰত বিক্ৰী কৰি আৰ্থিক দিশতো তেনেকৈ আমি সবল কৰিব পাৰোঁ সেই বিষয়ে চেষ্টা কৰি আছো আজি প্ৰায় তিনি চাৰি বছৰ হ'ল মই এইটো পালন কৰিয়ে মোৰ ঘৰ পৰিয়াল পোহপাল দি আছো ল'ৰা ছোৱালী পঢ়াই আছো উন্নত মানদণ্ড কুকুৰা পুহিবলৈ হ'লে মই এতিয়া বৰ্তমান যিটো পাই আছো সোণালীটোও ভাল বন ৰজাতোও ভাল ব্ৰইলাৰটোৰো লাভ আছে তাৰপিছত ইয়াক পালন কৰিবলৈ যাওঁতে যিখিনি আমাৰ প্ৰথম কথা হ'ল পোৱালিটো সঁচটো ভাল হ'ব লাগিব ওচৰতে ভেটেনাৰী আছে তেওঁলোকে মোক বহুত সহায় কৰে কোনটো টাইমত ভেকচিন মাৰিব লাগে কোনটো কোনটো টাইমত কোনটো দানা খুৱাব লাগে পোৱালী বয়স অনুযায়ী কথা আছে তাৰপিছত আৰু কেনেকুৱা ঠাইত গঁৰালটো হ'ব লাগে ৰ'দ ঘাই ওখ হ'ব লাগে গৰম দিনত সিহঁতক ফেনৰো ব্যৱস্থা কৰিব দৰকাৰ হয় কাৰেণ্টৰটো দৰকাৰ

আমাৰ নিজৰ ঘৰতো বিক্ৰী কৰা হয় কোনোবাই যদি বিচাৰে বিচাৰিলে মানে ঘৰতো দুই চাৰি কেজি বিক্ৰী কৰা হয় নহ'লে আমি ব্যৱসায় ভিত্তিত কুইণ্টেল হিচাপত উলিয়াই দিওঁ ব্ৰয়লাৰটো আৰু বেমাৰ আজাৰপৰা ৰক্ষা পাবৰ কাৰণে ভেটেনীৰ যিটো যিজন আমাৰ ডক্টৰ আছে তেওঁৰ লগত কথা পাতি তেওঁৰপৰা বহুখিনি পৰামৰ্শ ল'বলগীয়া হয় কুকুৰা হাঁহ পালন কৰি পিনি আমাৰ যিটো লাভ হয় বছৰেকত ধৰক ইমান টকা পালোঁ

লাভ হৈছে লোকচান হৈছে সেইটো আমাৰ হিচাপত ওলাই যায় বেমাৰ আজাৰটোৰপৰা আমি হাত সাৰিবৰ কাৰণে বহুতখিনি সতৰ্ক হ'বলগীয়া হয় কুকুৰা হাঁহ পালকসকলে হাঁহটো লোকেল হাঁহে পুহোঁ ফিচাৰী আছে ঘৰতে আমাৰ যিবিলাক হাঁহটোৰ কাৰণে মাংস কাৰণেও ব্যৱহাৰ কৰা হয় লগতে কণীটো ব্যৱহাৰ কৰা হয় আৰু ওচৰত বজাৰ আছে বজাৰলৈ নিপিনিও বিক্ৰী কৰা হয় বিশেষকৈ হাঁহ হাঁহৰ কণীতকৈয়ে মাংসটোহে বেছি প্ৰয়োজন হয় ৰাইজক পোৱালি প্ৰডাকশ্যনৰ কাৰণে আমাৰ মেচিন ব্যৱহাৰ কৰা হয় মেচিনত যোগেদি তাৰমানে পোৱালি প্ৰডাকশ্যন কৰা হয় পোৱালি জাতটো চাই ল'বলগীয়া হয় ভাল জাত হওক বিশেষকৈ হাঁহতকৈ কুকুৰা বেমাৰটো বেছি পাওঁ আমাৰ অভিজ্ঞতা মতে কৈছোঁ লোকেল কুকুৰাটো সিমান বেমাৰ আজাৰ কম হয় কিন্তু যিবিলাক এই ৰূপালী বন ৰজা সেই জাতকেইটা অলপ বেছি বেমাৰ আজাৰ দেখা যায় ঠিক সেইধৰণে আৰু আমাৰ দৰে বহুত কুকুৰা হাঁহ পালক আছে তেওঁলোককো কিছুমান ক্ষেত্ৰত আমি সহায় কৰিবলগীয়া হয় তেওঁলোক নতুন উঠি অহা প্ৰজন্ম শিক্ষিত হ'লেও তেওঁলোকে সেইকেইটা দিশ বাচি লৈছে তেওঁলোকেও গৈ পিনি তেওঁলোকৰ ফাৰ্মতো আমি কেতিয়াবা দেখাব লগা হয় আৰু মই এই পালনৰ কাৰণে চৰকাৰীয়ে এই প্ৰশিক্ষণৰ কাৰণে যিটো মোক সুবিধা কৰি দিছিলে পঞ্চায়তৰ থ্ৰুৱেদি সেই মই প্ৰশিক্ষণ ল'বলৈও গৈছোঁ প্ৰায় এসপ্তাহ দিন প্ৰশিক্ষণ লৈছোঁ গুৱাহাটীত তাৰ ডিপ্ল'মা দিছে তেওঁলোকে মোক এটা পৰীক্ষা পাতে পৰীক্ষাটো উত্তীৰ্ণ হ'লে ডিপ্ল'মাখন দিয়ে

আমাৰ ধৰক চৰকাৰে এইবোৰ বিষয়ত আঁচনিত লোনণো দিয়ে বাৰু এপ্লাই কৰিলে সেয়েহে মই আজিকালি উঠি অহা প্ৰজন্মক এই দিশটো বেয়া বুলি মই ক'বলৈ নাযাওঁ বহুত কুকুৰা হাঁহ পালন কৰি পিনি বহুত নিবনুৱা যুৱক এতিয়া জীৱিকা নিৰ্বাহ কৰি আছে সেয়েহে আমাৰ ভাৰত চৰকাৰে এই পশুপালনৰ যিটো সুবিধা কৰি দিছে আমাৰ গ্ৰাম্য অঞ্চলত সেই সুবিধাখিনি সকলোৱে যাতে যে বিচাৰি ল'ব জানে বা কৰিবলৈ ইচ্ছা কৰে তাৰ বিষয়ে মই সকলো উঠি অহা যুৱক যুৱতীক মোৰ ফালৰপৰা আহ্বান জনাইছোঁ কৰক তেওঁলোকেও অকল চাকৰি পাম বুলিয়ে নহয় বহুতো আমাৰ অসমতে হওক বা বা আন ৰাজ্যতে হওক বহুতো যুৱক যুৱতীয়ে এতিয়া এইটো হাঁহ কুকুৰা গাহৰি ইত্যাদি পালন কৰি পিনি জীৱিকা নিৰ্বাহ কৰি আছে মই এতিয়া তিনি চাৰিবছৰ যিটো অভিজ্ঞতা হৈছে মোৰ মই ইয়াত লাভালাভ পাইছোঁ সেই হেতুকে সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ তেওঁলোকেও যাতে যে এই পথতো আঁকোৱালি লয় কাৰণ এই পথটোত লাভালাভ আছে বুলি মই মোৰ বিশ্বাসেৰে কৈছোঁ আৰু এই বিশেষকৈ হাঁহ বা কুকুৰা যিয়ে নহওক মই আকৌ এবাৰ কৈছোঁ উন্নত মানদণ্ড জাতৰ হ'ব লাগে আৰু যদি জনা নাযায় তেতিয়া ভেটেনেৰী ডক্তৰৰ লগত পৰামৰ্শ ল'ব লাগে তেওঁলোকৰপৰা তেওঁলোকে অভিজ্ঞ শিক্ষিত এই বিষয়ে বহুতো জানে তেওঁলোকৰ পৰামৰ্শ মতে এতিয়া মই এই হাঁহ কুকুৰা পালন কৰি আছো জীৱন নিৰ্বাহ কৰি আছো এইটো এইটোতে নিৰ্ভৰ কৰি পেলাই